হেল্ল' গ'ল

এই এইডোখৰত নেটৱৰ্ক বৰ ভালকৈ নেপায় অ' ঘৰতে আছোঁ ভাত পানী খালোঁ কেনেকুৱা দৰকাৰ জানো এতিয়া অঁ ভাল হ'ব ভাল হ'ব এই আমি যে আগতে প্ৰেক্টিছ কৰিছিলোঁ ইয়াত আমাৰ গাঁৱত সেইকেইটা আছে নহয় গোটেইকেইটা অঁ এই গোটেইকেইটাই মই আছোঁ অঁ তাৰপৰা ইয়াত আমাক আমাৰ গাঁৱৰ ফিল্ডত সেহেঁতি হাঁ আমাৰ গাঁৱৰ ফিল্ড অঁ জোণ্টি মানে বেজী বেজী বেজী নে এই সিটো সিটো সিটো গ'লকিপাৰ গ'লকিপাৰ আজিকালি

খালি এটা কথা দেই বেজী বেজী কথা এটা কওঁ সি আগতে যেনেকুৱা গেজু কৰে আজিকালি নকৰে বাৰু নকয়ে কিন্তু হেৰি আকৌ বলত বলত বেজীটো নুসোমালেই হ'ল বল ফুটিলে আকৌ ক'ৰপা কি

মই ডিফেঞ্চত আগৰ পৰাই খেলোঁ দেখোন

তপা তপাও আছে নহয়

এই আগৰ সেইকেইটা আছে মানুহ গোটেইকেইটাই আছে অ' আমাৰ এই নীলাঞ্জনেও খেলে সিও মানে কিহত খেলে জানো সি সি হেৰিয়ত মিডফিল্ডাৰ নেকি বাৰু মিডফিল্ডাৰ খেলে হপায় অঁ মাজত আগৰপৰাও মাজতে খেলে নহয় সি তেনেকৈ বেয়া নহয় ভালেই হ'ব কথাটো

সেইটোৱে আৰু আমি এইটো আগৰপৰা প্ৰেক্টিছে কৰি থাকোঁ দেখোন হয় নহয়

অঁ অঁ বেয়া নহয়

অঁ সেহেঁতি বাদল বেয়া নহয় ভাল হ'ব বাদল বাদলহেঁত আহিলে ভাইকণ দা আছেই আগৰপৰাই অঁ খেলি দিম আৰু এই হেৰিয়ে মোক সোধে অ' মাজে মাজে এহেঁতি কি বাদলে সোধে গাঁৱত খেল চেল হৈছে নাই বুলি তাৰপৰা মই কওঁ গাঁৱত নহয় ওচৰে পাঁজৰে খেলি আছোঁ বুলি কওঁ গোহাঁই টেকেলাত খেলাৰ কথাটো কওঁ ওচৰতে দেখন ফিল্ডকেইখন আছে

অঁ আগতেতো ফুটবলেই খেলা এই এটা কথা অ' ল'ৰা আমি দেখোন এই মাৰ্বলৰ দিনৰপৰা আলোচনা কৰি থাকোঁ ফুটবল খেলিম ফুটবল খেলিম বুলি এই এঠাইত মাৰ্বল খেলা সেইবোৰ কম কথা নে বাৰু ফটোত এতিয়াও আছে চাগে

অঁ হেৰিজোপা এই আছেই আমাৰ আমাৰ আমাৰ ঘৰত ফুটবল দুটামান আছে মানে এইকেইদিন এইকেইদিন ভালকৈ প্ৰেক্টিচ কৰি দিম তাৰপিছত হৈ যাব ন ময়ো এফালে অঁ অঁ বাৰু